কৃষক বা পিছতালত পোহা চৰাই পালসকসকলে সঠিকজাতৰ বাচিবলৈ হ'লে অলপ কঠিন হয় তথাপিও আগতে আদিম যুগত ক'বলে গ'লে প্ৰথম কৃষকসকলেই চৰাইবিলাকক চিনাক্ত কৰিছিল যিবিলাক ইহঁতি খেতি কৰিছিল আৰু আদিম যুগত সেই খেতি কৰোঁতে খাবলৈ অনা চৰাই চিৰিকটি কিছুমান পুহি ৰাখিছিল সেই পোহাৰ ভিতৰত চৰাই ধৰক কুকুৰা চৰাই আছিল হাঁহ আছিল পাৰ আছিল ৰাজহাঁহ আছিল সেই ৰাজহাঁহ বিলাক ৰাজহাঁহটো হ'ল ডাঙৰ জাতৰ সেই জাত বাচি লৈ তাত ৰাজহাঁহে কণী প্ৰথমতে পাৰিছিল সেই কণীৰ পৰা পোৱালি উপলব্ধ কৰিছিল আৰু কুকুৰা পুহিছিল কুকুৰাও কণী দিয়ে সেই কণী পুহি এই তেনেকে কুকুৰা পোৱালি জগাইছিল হাঁহেও কণী পাৰিছিল হাঁহে হাঁহৰ কণী জাতত পাৰিছিল কিন্তু কুকুৰা কিছুমান আছে বাৰ মাহে কণী পাৰে আৰু অকল কণীকে পাৰে আৰু কিছুমান কুকুৰা আছে অকল কণী পাৰে আৰু এমাহত উমনি লৈ পোৱালি জগায় হাঁহে কিন্তু অকল উমনি জগায় আৰু পোৱালি দিয়ে হাঁহে হয়তো দুমাহ তিনিমাহ ছমাহ তেনেকে লয় কিন্তু কুকুৰা কুকুৰাসকল মাহে মাহে উমনি লয় মানে কণী পোৱালি দি সোনকালে জগায় আৰু কণীৰ পৰাতো আমাৰ বহুত লাভ হয় কণী বিক্ৰী কৰি কেনে দুটকা পইচাও পোৱা যায় আৰু কুকুৰা মাংসটো মানুহৰ উপযোগী হাঁহ কুকুৰা পাৰ সকলোৱে উপযোগী কিন্তু চবেই পৃথক পৃথক এইটো ধৰক পাৰটো অকণমানি সেই পাৰ মাংস হাৰ্টৰ কাৰণে ভাল তেজৰ চলাচলত পাৰ মাংসটো উপলব্ধ আৰু হাঁহৰ মাংস হ'ল হাঁহটো হ'ল তেল জাতীয় বস্তু যিটো হাঁহে আজি পথাৰত টোক টোকালে মানে পোক পতংগবোৰ খাই আজি মানুহক উপকাৰ কৰে ৰোৱাৰ ক্ষেত্ৰত হওক কঠীয়া গুজ মৰাৰ পাছত যিটো পোক ধৰে সেইটো হাঁহে সেইটো টোক টোকে সেই পোকটো খাই মানুহক উপকাৰ কৰে আৰু ৰাজহাঁহ হ'ল সৰস্বতী বাহন যিটো ৰাজহাঁহ ডাঙৰ জাতৰ আৰু ৰাজাহাঁহে বেছি কণী নাপাৰে খুব পাঁচটা ছটা পাৰে আৰু সেই পাঁচটা ছটা পাই পোৱালি জগায় আৰু ৰাজহাঁহ হ'ল এটা মাংস যিটো আমি চবেই খাব পাৰোঁ কিন্তু হাঁহ কুকুৰা আৰু পাৰ আৰু বহুত ধৰণৰ চৰাই আছে যিটো চৰাই আজি ভাটৌ কিছুমান চৰাই মানুহে পুহিবলে লয় দেই পুহিবলে লয় আৰু ধৰক তাক তেনেকে খোৱা নহয় তাক মাত্ৰ সজাই থয় আৰু ফল মূল কিবা এতিয়া ধৰক পোক পতংগ খোৱা কাৰণেই মানুহে লয় পুহে কিন্তু ইয়াৰ ভিতৰত বেছিকৈ মানুহে হাঁহ কুকুৰা পাৰ আদিয়ে পোহে কুকুৰাই সৰ্ব বেষ্ট কুকুৰাই আজি মানুহে আদিম যুগত খেতি পথাৰ হওক বেলি তেতিয়া আগতে চায়ে মানুহ সময় কৈছিল যেতিয়া ঘড়ী নাছিল তেতিয়া কুকুৰাই ডাক দিছিল ৰাতিপুৱাব বুলি মানুহে গম পাইছিল আৰু সময়ে সময়ে পোহৰে পোহৰে কুকুৰাই ডাক দিয়ে সেই ডাকত মানুহে সময় চিনাক্ত কৰিছিল আৰু এই জাতবোৰৰ ভিতৰত আনটো ভিতৰতে পৃথক থাকে হাঁহে কেতিয়াও ডাক নিদিয়ে হাঁহে সদায় হাঁহ চৰে আৰু মানে হাঁহে কণী দিয়ে ইমানেই ৰাজহাঁহে কণী দিয়ে পোৱালি জগাই উন্নত হয় আৰু কুকুৰা ইয়াত হেৰি মানে ডাক দি মানুহৰ সময় কথা বুজায় আৰু চৰাই চিৰিকটিবোৰ মানুহে ধান কীট পতংগ যিটো থাকে সেইবিলাক খায়ো মানুহক উন্নতি সাধন কৰে আৰু কিছুমানে অনিষ্টও কৰে চৰাই চিৰিকটি ধান খাই মানুহৰ কৃষক উদং কৰি দিয়ে পথাৰত কিন্তু মানুহে বেছিভাগ পোহাৰ ভিতৰত হাঁহ কুকুৰা পাৰ ৰাজহাঁহ আদি বেছিকে পোহে আৰু মানুহৰ পোহনীয়া হিচাপত আজি হাঁহ কুকুৰাও মানুহৰ বিশ্বাসত আৰু মানুহক মানুহৰ ওচৰত ধানকিটা চিটিয়াই দিলে বা চাউলকিটা চিটিয়াই দিলে ওচৰলৈ আহি খায় আৰু হাঁহ কুকুৰাও ঘৰ মানুহে বেলেগে পিছফালত গঁড়াল হিচাপে ব্যৱহাৰ কৰি বনাই দিয়ে আৰু তেনেকেই মানুহে হাঁহ কুকুৰা পুহি এটা ধুনীয়া জীৱন যাপন উদযাপন কৰি আহিছে